মই গান ভাল পাওঁ সৰুৰে পৰাই মই এটা সাংস্কৃতিক পৰিৱেশত ডাঙৰ হৈছোঁ ককা আইতা সকলোৱে গান শুনি ভাল পায় দেউতা আমাৰ এজন গায়ক আছিলে তেওঁ বিভিন্ন অনুষ্ঠানত গান গায় আৰু সমাদৰ লাভ কৰে ঠিক সেইদৰে মইয়ো দেউতাৰ পৰাই সৰুৰে পৰাই অনুপ্ৰেৰণা পাইছিলোঁ যে মই গান গোৱাৰ এটা সুযোগ পাইছিলোঁ আৰু জ্যোতি সংগীত হওক ৰাভা সংগীত হওক বিয়ানাম আইনাম এই সকলোবিলাক গীতেই মই সৰুৰে পৰা পৰিৱেশন কৰি আহিছোঁ লাহে লাহে মই অনুষ্ঠানবিলাকত গীত গাবলৈও সুযোগ পাইছিলোঁ আৰু তেনেদৰেই মই সাংস্কৃতিক যিখন আমাৰ অসমৰ যি সাংস্কৃতিক পৰিৱেশ সেই সাংস্কৃতিক পৰিৱেশতেই মই বিলীন হৈ গৈছিলোঁ তথাপিও এতিয়া মই কিছুমান গীত গাবলৈ এৰি দিয়া নাই গায়েই আছো আৰু গায়েই থাকিম